ফুলৰ বাগিচাত ফুলৰ যতনলৈও বহুত ভাল লাগে কেতিয়াবা এনেই থকা সময়ত ফুলবোৰ প্ৰতিপাল কৰি বহুত ভাল লাগে ফুলৰ ভিতৰত নাৰ্জি ফুলটো বেছি এটা প্ৰতিপাল কৰিব নালাগে সেইটোত ভাল লাগে আৰু আজিকালি ছিজন ছিজনৰ ফুলবিলাকো ভাল লাগে টাবত লগাই ভাল লাগে তলত লগাই কিছুমান ফুল হৈছে বহুত প্ৰতিপাল কৰিব লাগে কিছুমান ফুল হৈছে অলপ অলপ যত্ন ল'লেই হৈ যায় কিছুমান ফুল হৈছে বহুত যত্ন ল'লেও কেতিয়াবা ফুলবোৰ মৰি যায় বেছি সাৰ পালেও ফুলবোৰ মৰি যায় আৰু ফুলৰ বাগিচাখনত সোমাই মনটো বহুত শান্তি লাগে কেতিয়াবা মন বেয়া লাগি থাকিলে বা কোনো কাম নাথাকিলে ফুলৰ ফুলৰ লগতো বহুত ব্যস্ততা হৈ যোৱা হৈ যাব পাৰি মোৰ ফুলত ফুলখিনি মোৰ ফুলৰ লগত লাগি বহুত ভাল পাওঁ ফুলৰ বাগিচাত কাম কৰি ভাল লাগে ভি ঘৰৰ কাম ভিতৰত ৰন্ধা বঢ়া কাম যেতিয়া হৈ যায় অলপ অলপ সময় উলিয়াই ফুলৰ বাগিচাখনত সোমাই ভাল লাগে ফুলৰ টাবত মাটিত ফুল ৰুলে বেছি যত্ন কৰিব নালাগে টাবত অলপ যত্ন কৰিব লাগে সাৰ দিলেও ফুলবোৰ ভাল হয় বেছি পানী দি থাকিলেও ফুলবিলাক সোনকালে মৰি যায় ফুলৰ ভিতৰত গোলাপ ফুলটোৰ বেছি এটা যত্ন ল'ব নালাগে কিন্তু গোলাপ ফুলৰ ৰঙটো ভাল লাগে ৰঙাটো ৰঙা আজিকালি বহুত কালাৰ হৈ গৈছে ৰঙা বগা গোলপীয়া মিনি গোলাপ ফুলৰ বাগিচাত সোমাই সঁচাকৈ বহুত শান্তি লাগে